গৰু ম'হে বেছিকৈ গাখীৰ দিবলৈ সিহঁতক বিভিন্ন ধৰণৰ হৰ্মণৰ ঔষধ খুওৱা বা বেজী দিয়া কাৰ্য মই সমৰ্থন নকৰোঁ ইয়াৰ সুফলসমূহ হৈছে যে গৰু মহে বেছিকৈ গাখীৰ দিবলৈ সিহঁতক বিভিন্ন ধৰণৰ হৰ্মণৰ ঔষধ খোৱালে বা বেজী দিলে আমি বহু বেছি গাখীৰ উৎপাদন কৰিব পাৰিম যাৰ বাবে আমি বহুত উপাৰ্জন কৰিব পাৰিম আৰু সিহঁতে তেনে কৰিলে আমাক অধিক পৰিমাণে গাখীৰ দিব সিহঁতে আমাক যিমান গাখীৰ দিব পাৰে তাতকৈও বেছি গাখীৰ দিব পাৰিব গৰু ম'হে বেছিকৈ গাখীৰ দিবলৈ সিহঁতক বিভিন্ন ধৰণৰ হৰ্মণৰ ঔষধ খুওৱা বা বেজী দিলে বিভিন্ন কু ফল পোৱা যায় আৰু এনে কৰিলে আমাৰ গৰু বা ম'হ সমূহ বেমাৰ পৰিব পাৰে গৰু ম'হসমূহ দুৰ্বল হৈ যোৱাৰ লগতে সিহঁতৰ বিভিন্ন ধৰণৰ ডাঙৰ বেমাৰ হ'ব পাৰে গৰু ম'হসমূহক যদিহে এনেধৰণৰ বেজি দিয়া হয় সিহঁতৰ সিহঁতৰ সিহঁতৰ বেমাৰ হৈ সিহঁতি অতি সোনকালে মৃত্যু মুখত পৰাৰ সম্ভাৱনা থাকে লগতে এনে গাখীৰ যিসকলে সেৱন কৰিব তেওঁলোকেও বিভিন্ন ধৰণৰ বেমাৰত পৰিব পাৰে এনে গাখীৰ সেৱনকাৰীসকলৰ বাবেও অতি অপকাৰী গাখীৰ বেছি দিয়া বেজী দিলে গৰু ম'হসমূহৰ বাবেও অপকাৰী আৰু এই সেৱনকাৰীসকলৰ বাবেও অপকাৰী সেয়েহে এনেধৰণৰ বেজী দিয়াতো মই সমৰ্থন নকৰোঁ তাৰ বিপৰীতে আমি সিহঁতক বিভিন্ন ধৰণৰ শাক শাক পাচলি বাকলি আদি আৰু বিভিন্ন পৰম্পৰাগত খাদ্য খোৱাব লাগে গৰু ম'হসমূহকক এনে ধৰণৰ খাদ্য খোৱালে কাৰোৰে বাবে অপকাৰ নহয় বেজী দিলে গৰু ম'হসমূহৰ গাখীৰসমূহ অতি ভেজাল হোৱাৰ বাবে এইবোৰৰ আমি সেৱন কৰাতো অপকাৰী হ'ব পাৰে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে সেইবাবে আমি গৰু ম'হক বেছি গাখীৰ দিবলৈ সিহঁতক বিভিন্ন ধৰণৰ হৰ্মণৰ ঔষধ খোৱাব বা বেজী দিব নালাগে এনে কৰিলে গৰু ম'হ হৰ্মণ বিকশিত নহ'ব লগতে গৰু ম'হসমূহৰ গৰু ম'হসমূহৰ অতি দুৰ্বল হৈ পৰিব আৰু মৃত্যু হ'ব পাৰে সেইবাবে মই সমৰ্থন নকৰোঁ